হেল্ল' অঁ বাইদেউ

অঁ মই মানে অঁ মই মানে মাজুলী ফুৰিবলৈ যোৱা কথা আছিলে সেই সম্পৰ্কত আপোনাৰপৰা জানিব বিচাৰিছোঁ ধৰক মাজুলীলৈ গ'লে কেতিয়া গ'লে ভাল হ'ব কিমান দিনৰ কাৰণে গ'লে ভাল হ'ব বা আপোনালোকে কি কি দেখুৱাব সেই সম্পৰ্কে কিবা জনাব নেকি সেইটো মই আপোনাৰ ওপৰতে ভিত্তি কৰি লওঁ বুলি ভাবিছোঁ কাৰণ মই ইমান মাজুলী সম্পৰ্কে নাজানো ঠিক আছে হেল্ল' হয় হয়

হয় মাজুলীৰ এনেই ৰাস উদযাপনৰ উপৰিও অৰু কি কি চাব পাৰিম ধৰক যাতে সৰু ল'ৰা ছোৱালী লৈ গ'লেও ভালপোৱা

অঁ অঁ

অঁ

অঁ যোগাযোগৰ কাৰণে আমি যদি ঘৰৰপৰা গাড়ী লৈ যাওঁ বুলি ভাবিছোঁ তেতিয়া আমাৰ অসুবিধা হ'ব নেকি মানে ঘৰৰপৰা যদি গাড়ী নিওঁ তাত যোৱা থোৱাটো অলপ অসুবিধা হ'ব নেকি আৰু থকা মেলাটো আমি কেনেকৈ থাকিব পাৰিম সেই সম্পৰ্কে জনাব নেকি

মই বগীবিল হৈ যাওঁ বুলি ভাবিছোঁ গ'লে সুবিধা হ'ব নহয় সেইফালেদি গ'লে

ক'ম সত্ৰটো আমি থাকিব পাৰিম ন মানে আপুনি যিহেতু ক'লে যে সত্ৰটো থাকিব পাৰিব অঁ তাত গোটেই খোৱা বোৱাটো আপোনাৰ সত্ৰৰপৰাই দিবনে নে আমি নিজে সেইটো বাহিৰত ব্যৱস্থা কৰি ল'ব লাগিব

অঁ আপুনি আমাৰ গোটেই মাজুলী সত্ৰখিনি আৰু চাবলগীয়া ঠাইখিনি দেখাব

হয় হয়

হয় তেন্তে হ'লে ঠিক আছে মই আপোনাক যেতিয়া যাম আপুনি যিহেতু ক'লে চাৰিদিন তিনিদিন বা চাৰিদিনৰ কাৰণে আহিব সুবিধা হ'ব সেই অনুযায়ী মই আপোনাক যোগাযোগ কৰিম অঁ ঠিক আছে